মানুহে ভ্ৰমণৰ কাৰণে পচন্দ প্ৰথমে আমাৰ অঞ্চলটো মানে যোৰহাটত বিভিন্ন ঠাই আছে যেনে চুকাফা সমন্বয় ক্ষেত্ৰ আছে ঠেঙাল কছাৰী আছে ঢেকীয়াখোৱা বৰ নামঘৰ আছে য'ত মানে মাধৱদেৱে প্ৰথম ভৰি থৈছিল গতিকে সকলো মানুহ বাহিৰৰপৰাও আহে ভাদমহীয়াটো বিভিন্ন ধৰণৰ মানুহ আহে শৰাই সঁফুৰা আগবঢ়াইহি তাত তাৰপিছতে আপোনাৰ ওচৰতে মইনাপৰীয়া নামঘৰো আছে নিমাতী ঘাটলৈ পিকনিক খাবৰ বাবে ধুনীয়া ঠাই আৰু নিমাতী ঘাটৰপৰাই মাজুলী চাবৰ বাবেও বাহিৰৰপৰাও অসমৰ বাহিৰৰপৰাও মানুহ আহে তাৰপিছত আপোনাৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় আমাৰ যোৰহাটতে অৱস্থিত হৈছিল উত্তৰ পূৱৰ আৰু টোকোলাই চাহ গৱেষণা কেন্দ্ৰ আছে আৰু এখন ডাঙৰ কৃষি বিশ্ববিদ্যালয় আছে লাচিত মৈদাম বৰ্তমান মানে নতুনকৈ প্ৰতিষ্ঠা কৰিছে মূৰ লাচিত মৈদামৰ মূৰ্তি সেইডোখৰো বহুত ধুনীয়া চাবলগীয়া বৰ্তমান বনাই আছে কমপ্লিট হোৱাগৈ নাই বাৰু আৰু ধুনীয়া হ'ব ভৱিষ্যতলৈ চাবৰ বাবে আৰু যোৰহাটৰ ওচৰতে আমাৰ শিৱসাগৰো আছে শিৱসাগৰত মানে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বিভিন্ন ধৰণৰ চুকাফা আপোনাৰ চৰাইদেউ ওচৰতে চৰাইদেউলৈ চাবলৈ ভাল হয় তাৰপৰা ৰংঘৰ কাৰেংঘৰ ৰজাদিনতে বনোৱা শিৱসাগৰত আপোনাৰ শিৱসাগৰত ডাঙৰ ডাঙৰ কেইবাটাও পুখুৰী আছে শিৱ শিৱদৌল দেৱীদৌল বিষ্ণুদৌল বিভিন্ন ধৰণৰ দৌল দেৱালয় ৰজাদিনতে বনোৱা সেইবিলাকো চাবলৈ ভাল হয় তাত কেইবাখনো পাৰ্কো আছে সৰু সৰু ল'ৰা ছোৱালীৰ মানে তালৈ গৈ মেলি চায়ো ভালপায় আৰু অসমৰ বুলি ক'লেতো বহুত জেগাই হয় নগাঁওত এটা ধুনীয়া শিৱ মন্দিৰো বনালে যিটো চাবৰ কাৰণে বহুত মানুহে গৈ ভাল পাব চাই পিনি তাৰপিছত আপোনাৰ কামাখ্যা গুৱাহাটীতটো ফুৰিবলৈ গ'লে কামাখ্যা তাৰপিছত উমানন্দ হেৰি বিভিন্ন আৰু ধুনীয়া দলং আছে যেনেকৈ শৰাইঘাট দলং এনেকৈ বিভিন্ন ঠাই আছে চাবৰ কাৰণে গুৱাহাটী চাবৰ হেৰিয়ত চাবলৈ গ'লে তাৰপিছত তিনিচুকীয়া আৰু এখন চহৰ আছে তিনিচুকীয়া তিনিচুকীয়াত টিলিঙা মন্দিৰ চাবলৈ আহে বহুত মানুহ তাৰপিছতে বগীবিল দলং আটাইতকৈ দীঘল দলং আছে আমাৰ অসমতে এইখন দলং আপোনাৰ অৰুণাচলৰফালে আছে সেইখন ঢলা শদিয়া দলং সেনেকৈ সেইখনো আটাইতকৈ দীঘল দলং বৰ্তমান বগীবিলখনো খুব ধুনীয়া দলং সেইখনো চাবলৈ কোনোবাই আহি আপোনাৰ ভাল পাব চাই পিনি তাৰপাছতে ব্ৰহ্মপুত্ৰ নৈ কিনাৰতো বহুতে মানে আপোনাৰ পিকনিক খাবলৈ আহি ভাল পায় ধুনীয়া জেগা এই এনেকৈ ক'বলৈ গ'লে বহুত জেগাই আছে কাজিৰঙা চাবলৈ ভাল তাৰপিছতে কাজিৰঙাত মানে কাজিৰঙাতটো বাহিৰৰ মানুহ আহে চিৰিয়াখানা গুৱাহাটীতে আছে চিৰিয়াখানা চিৰিয়াখানাও চাবলৈ ভাল চাবলৈ আহিব পাৰে তাৰপৰা আৰু এই অসম বুলি ক'লে মানে বহুত ৰাষ্ট্ৰীয় উদ্যান আছে অসমত বহুত ধুনীয়া ধুনীয়া জেগা আছে অসমখন এশিঙীয়া গঁড়ৰ কাৰণেও বিখ্যাত সেইখনো এশিঙীয়া গঁড় মানে ক'তো নাপায়েই সাধাৰণতে অসমতে পায় সেইকাৰণে অসম সেইকাৰণেও বিখ্যাত মানে তাৰ উপৰি বিভিন্ন আপোনাৰ জেগা আছে বিভিন্ন মঠ মন্দিৰ আছে শিৱদৌল আছে যোৰহাটতো আছে শিৱদৌল বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া মন্দিৰ আছে দৰ্শন কৰিবৰ কাৰণে তাৰপিছতে দেৱালয় আছে তাৰপৰা বাগান চাগানবিলাকো চাবলৈ মানে ভাল পাব আপোনালোকে আহি আহা জেগা মানে অসমলৈ আহিলে বাগানৰ বিশেষকৈ বাগানৰ চাহৰ কাৰণেতো অসম বিখ্যাত অসমৰপৰাই চাহ বিভিন্ন ঠাইলৈ যায় গতিকে চাহ বাগানসমূহ চাবৰ কাৰণে ইয়াত ধুনীয়াকৈ আহিব পাৰে তাৰমানে এনেকুৱা বিভিন্ন জেগা আছে বহুত আছে কৈ শেষ কৰিব নোৱাৰি যাওঁ বুলিলে কিছুমান জাঁজীমুখলৈও মানুহ যায় জাঁজীমুখতো পিকনিকৰ কাৰণে ধুনীয়া ঠাই আঁতৰৰ মানুহটো সেইবিলাকো ভালপায় আমি ওচৰতে যদিও যাওঁ আমিও গৈ ভালপাওঁ হেৰি গৈ পিনি